ভাৰতৰ বহু ঠাইত শিক্ষাৰ উৎসাহ দিবলৈ ছাত্ৰ ছাত্ৰীসকলক বাইচাইকেল লেপটপ দিয়া আঁচনি আছে হয় কিন্তু এই আঁচনিখন একচুয়েলি দিব নালাগে কাৰণ বহুতৰে বাইচাইকেল থাকে যদিও বহুতে ভালদৰে চলাব নাজানে সেইকাৰণে দুৰ্ঘটনাগ্ৰস্ত হয় আৰু বেছিকৈ ল'ৰা ছোৱালী আৰু জানেই আজিকালিৰ ল'ৰা ছোৱালীবিলাকে ইমান চলে বাইক চলাই ইমান স্পীড চলায় তো সেইটো কাৰণে আজিকালি অলপ প্ৰব্লেম বাইক আঁচনি দিয়ে যদি ভাল কিন্তু ভালত ব্যৱহাৰ কৰিলে ভাল আৰু কিন্তু কিছুমান ল'ৰা ছোৱালী আছে যে বস্তু ব্যৱহাৰ কৰিব নাজানে ক'বলৈ গ'লে মই ভাবোঁ এই আঁচনি দিয়াতকৈ ল'ৰা ছোৱালীবিলাকক পঢ়া শুনাৰ ক্ষেত্ৰত যদি সহায় কৰে চৰকাৰে বহুখিনিয়ে মানে উন্নত হ'বলৈ মানে ভাল আৰু মুঠতে গাড়ী লেপটপ দিয়াটো ভাল লেপটপটো দিয়াটো আচলতে মই বিচাৰোঁ কিন্তু গাড়ীটো মই একেবাৰে মই নিবিচাৰোঁ কাৰণ গাড়ী মটৰ দিলে মানে ল'ৰা ছোৱালীবিলাকে আজিকালি তাৰমানে জানে চলাই থাকিলে ক্ষয় ক্ষতিবিলাক হয় দূৰ্ঘটনা হয় বাইক জোৰে চলায় বহুত মানুহে ক্ষয় ক্ষতিৰ সন্মুখীন হৈ পৰে ক'বলৈ গ'লে আৰু বাইক দিবই নালাগে কিন্তু লেপটপটো ভাল লেপটপ দিলে মানে বহুতখিনি ল'ৰা ছোৱালীয়ে অলপ মানে নজনা কথা শিকিব পাৰে তাৰপৰা বস্তু জানিব পাৰি আৰু এনেকুৱাই আৰু মোৰ হিচাপততো ক'বলৈ গ'লে এই আঁচনি দিনত বাইক আঁচনিটো গুচাব লাগে বুলি পঢ়াৰ কাৰণে ডি এল এড বি এড মাষ্টাৰ্ছৰ কাৰণে মানে ফ্ৰিতে এডমিশ্যন ল'ব পাৰে সেইটো সুবিধা হ'ব লাগে একচুয়েলি মুঠতে সেনেকে আৰু